ভাল ভাল আপোনাৰ ভালনে অ আছে কওকচোন আপুনি ক'ৰ পৰা কৈছে বাৰু এই দক্ষিণ হয়বৰ গাঁওৰ পৰা কৈছে নেকি অ অ অ

অ আপুনি যোৱাবাৰ চিলাবলৈ দিয়াখিনি আপুনি বেয়া পাইছে নেকি কাপোৰ হেল্ল' হেল্ল' আপোনাক ডিজাইন কেনেকুৱা লাগিব আপুনি মানুহজনী নিজে আহিলে তেতিয়া গম পোৱা যাব অ আমাৰ দোকানখন সদায় খোলা থাকে খালি দেওবাৰে বন্ধ থাকে অ আমাৰ অকল বাৰটাৰ পৰা এটা মান বজাৰ পৰা দুটামান বজালৈ বন্ধ থাকে আপুনি তাৰ মাজতে আহিব আপোনাক কেনেকুৱা ডিজাইন লাগে কি কথা আপুনি চাই দিব অ অ অ আপুনি কাপোৰ কিনিলে নেকি অ অ ঠিক আছে আপুনি কেনেকুৱা লাগে ডিজাইনবিলাক কৈ দিব কেনেকুৱা ধৰণৰ দহি বটিব লাগে অ অ ঠিক আছে হ'ব দিয়ক মই ৰাখিছোঁ দেই অ